হয় কওকচোন অ হয় হয় কওক বাৰু অ হয় হয় ঠিকে ওম ওম

অ হয়

আৰু এই মটৰ এইবোৰ বিলাহী এইবোৰ পঁচিছ টকাকৈ লৈ আছোঁ

অ হ'ব বাৰু আমি কৰি দিম যিমান আপুনি কিমান নিব সেইটো ক'ব লাগিব আগতেই প্ৰথমে কিমানখিনি নিব অ ওলাই যাব ওলাই যাব

অ হয় হয় বাৰু